মই এজন খেতিয়ক মই ধান খেতি আৰু শাক পাচলি লগাওঁ ধান খেতিৰ যথেষ্টখিনি কৰোঁ আঠ ন বিঘামান আৰু শাক পাচলি প্ৰায় চাৰি পাঁচ বিঘা হ'ব ধান খেতিৰ মোৰ এতিয়া প্ৰধান পানীৰ উৎস হৈছে বতৰৰ বতৰ বতৰৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে ইয়াতে চৰকাৰীভাৱে জলসিঞ্চনৰ ব্যৱস্থা একো নাই দেখাই নাই এই অঞ্চলত যিখিনি শাক পাচলি মই কৰোঁ যিকেইবিধ ইয়াত মই সেইখিনি ঘৰখন মই এতিয়া পোহপাল দি থাকোঁ মোৰ ইয়াত সকলো শাক পাচলিয়ে আছে বেঙেনা আছে ডাংবদি আছে ফ্ৰেঞ্চবিন আছে এতিয়া কবি আছে লাউ আছে গতিকে ইয়াত মই এতিয়া মোৰ ইয়াত প্ৰধান পানীৰ উৎস হৈছে এটা ঘৰুৱা মটৰ মটৰটোৱে মোৰ যথেষ্ট নহয় গতিকে ওচৰতে খাল আছে খালৰ পৰা মই পানী দিবলগীয়া হৈছে বেঙেনা চেঙেনাবোৰত মই নিজেই টিঙেৰে পানী দিওঁ মোৰ যথেষ্টখিনি কষ্ট হয় গতিকে আৰু এইটো নকৰিলেও নহয় এনেকৈ পানী নিদিলেওটো নহ'ব পুখুৰী বা টিঙেৰে হ'লেও গতিকে এই শাক পাচলিৰ পৰাইতো মোৰ ঘৰখন বৰ্তমান চলি আছে যিহেতু গতিকে মই ভৱিষ্যতে ভাবিছোঁ সোঁ মাজতে এটা বৰিঙ কৰি পিনি যদি মই টকা পইচা গোটাব পাৰোঁ গতিকে সৰু সুৰা মটৰ এটা আনি হ'লেও মই জলসিঞ্চন ব্যৱস্থাটো কৰিম বুলি ভাবিছোঁ অন্যটো এতিয়া চৰকাৰৰ পিনৰ পৰাতো আমি একো তেনেকৈ জলসিঞ্চন ব্যৱস্থা এটা আশা কৰিব নোৱাৰোঁ গতিকে মই মটৰ এটা সোঁ মাজতে হেৰি কৰিয়েই পানী দিম বুলি মই ভাবিছোঁ আৰু